কৃষিত ব্যৱহাৰ হোৱা প্ৰধান আহিলাসমূহ হৈছে কোৰ খন্তি দলিবাৰি খাবনি এইবিলাকেই কোৰখনেৰে আমি কটা মিলা কামত ব্যৱহাৰ কৰোঁ বা ক'ৰবাত বন নিৰাব লাগে এইবিলাক কামত ব্যৱহাৰ কৰোঁ ঠিক সেই ধৰণে খন্তি খনেৰেও আমি নিৰনি কামত ব্যৱহাৰ কৰোঁ খাবনিখনেৰে আমি জংঘলবিলাক চাফা কৰা কামত ব্যৱহাৰ কৰোঁ